বৰ্তমান সময়ত এটি বিশেষকৈ প্ৰচলিত অডিঅ' বুক এই অডিঅ' বুকটো ব্যৱহাৰ কৰি মই নিজাভাৱে অভিজ্ঞতা যিখিনি মোৰ হৈছে সেইখিনি ক'ব বিচাৰোঁ ইয়াৰ সুবিধাৰ লগতে অসুবিধাও আছে বহুখিনি যিহেতুকে আমি এখন পাঠ্যপুথি বা যিকোনো এখন কিতাপ যেতিয়া পঢ়োঁ আমি তাৰ মাজত সোমাই যাব পাৰোঁ গভীৰভাৱে তাত ম মনোযোগ দিব পাৰোঁ বা সেই সময়ত সেই কিতাপখনৰ ভিতৰত যি আছে বা যিয়ে কাহিনীয়ে থাকক বা যিখিনি কথা আছে সেইখিনি আমি ব্যক্তিগতভাৱে সোমাই পৰোঁ কিন্তু অডিঅ' বুকটো শুনিলে কি হয় আমি অডিঅ' বুকখন শুনি থাকোঁতে একে সময়তে কি হয় বেলেগ এটা কামৰ প্ৰতিও আমাৰ ধ্যানটো গৈ থাকে সেই সময়ত আমি বেলেগ কামো কৰি থাকিব পাৰোঁ যিহেতুকে আমি সেইটো কাণত ভৰাই লৈ বা মোবাইলতেই হওক বা এনেকুৱা যিকোনো গেজেট টাইপত সেই সমূহতে আমি ব্যৱহাৰ কৰি এইটো শুনি থাকোঁ শুনি থাকোঁতে কি হয় আমি একে সময়তে দুই তিনিটা কাম হাতত লৈ লওঁ আৰু সেই সময়ত কি হয় অকল সেই যিটো অডিঅ' বুকত যিখিনিয়ে ধৰক কাহ কাহিনীয়ে হওক বা যি ধৰণৰেই কথা শুনা গৈ থাকে সেইফালেও আমি মন দিব নোৱাৰোঁ আমাৰ নিজৰ কামৰ প্ৰতিও মনোযোগটো ভালদৰে দিব নোৱাৰোঁ একে সময়তে যিহেতুকে দুটা কাম কৰা হয় এইটো মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আৰু তেনেকৈ আৰু ধৰক আমি যিকোনো এখন কিতাপত আমাৰ জ্ঞান আহৰণ কৰিব পাৰোঁ জ্ঞানটো আমাৰ বৃদ্ধি হয় মোৰ ব্যক্তিগতভাৱে মই যিটো এক্সপিৰিয়েঞ্চ হ'ল সেই মই ক'ব বিচাৰিছোঁ যে অডিঅ' বুকটোৰ এইখিনি অসুবিধা আমি পাই আছোঁ যিহেতুকে আমি মনোযোগ ভালদৰে দিব নোৱাৰোঁ